অ জয়ন্ত ভৰালীয়ে কৈ আছেনি বাৰু অ অ এই আপুনি পানী দিয়ে নেকি বাৰু অ অ মানে হেৰি হ'ল মোক পানী লাগিছিলে আমাৰ ঘৰতে ভণ্টি এজনীৰ বিয়া আছে আপোনাৰ অহা ত্ৰিছ তাৰিখলৈ এ পাম নহয় আপোনাৰ ওচৰত

অ অ মানে ত্ৰিছ তাৰিখে বিয়া আছে এ আপুনি আঠাইছ তাৰিখ মানে পোৱাকৈ দি দিলে ভাল হ'ব দিব লাগিব ন' এডভাঞ্চটো এনে আপোনাৰ কিমানমান দিব লাগিব চাগৈ

এ আমাৰ মো মোৰ নামটো হ'ল মৃদুপৱন দত্ত আপুনি অ কাকজান হেৰি গাঁও আমাৰকণ

হয় হয়

ঠিক আছে ঠিক আছে আঠাইছ তাৰিখে আপুনি পঠিয়াই দিব